গছ ৰুবৰ বাবে মই শুকান বালিচহীয়া মাটি ব্যৱহাৰ কৰোঁ আৰু তাৰ লগত মই পচন সাৰ কেঁচু সাৰ আৰু গোবৰ ব্যৱহাৰ কৰোঁ লগতে শুকান পাত গোটাই পচাই লৈ পিনি গুড়ি কৰি সেইবিলাকো মই লগতে দিওঁ সেইবোৰ বহুত সাৰ হয় পচন সাৰৰ কাম কৰে আৰু গছবোৰৰ বাবে মই সাৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ পৰাপক্ষত মই পচন সাৰ যন যোনবিলাক আমি ঘৰৰ শাক পাচলি কাটি পেলাই দিয়া বাকলিবিলাক বা গেলি যোৱা পাচলিবিলাক সেইবিলাক পেলাই নিদি গোটাই থওঁ আৰু সেইবিলাকৰ পৰা পচন সাৰ তৈয়াৰ কৰি সেইবিলাক ব্যৱহাৰ কৰোঁ গছ ৰুবলৈ লগতে ফুল ৰুবলৈও সেইবিলাক ব্যৱহাৰ কৰোঁ